হেল্ল' মই মন্থন শৰ্মা কৈ আছিলোঁ মই পোন্ধৰ মিনিট আগতেই কেবখন বুক কৰিছিলোঁ তেজপুৰৰপৰা বালিপাৰালৈ যাবলৈ কিন্তু কেবখন আহি নোপোৱাৰ বাবে মোক দেৰি হৈছে মই সময়ৰ পলম হৈছে সেইকাৰণে মই কেবখন কেঞ্চেল কৰিব বিচাৰোঁ